হেল্ল' অঁ মই তোমাৰ পৰা সেয়া ফেন্সীৰ ফেন্সী বজাৰৰ কথা শুনিছিলোঁ ইয়াতে গুৱাহাটীত আছে তাকে জানিব বিচাৰিছিলোঁ অঁ ঘৰৰ পৰা মই কালি আহিলোঁ ৰাতি তাকে ইয়াতে নুনমাটিত আছোঁ মই এতিয়া নুনমাটিৰ পৰা কেনেকৈ কোনফালে গ'লে ফেন্সী পাম আৰু তাৰে বজাৰখনৰ কথা অলপমান মানে জানিব লাগিছিল

অঁ অঁ

ভাৰা কিমান ল'ব অঁ অঁ অঁ অঁ এনে বজাৰ মানে মই এনেকুৱা ঘৰুৱা ঘৰত ঘৰুৱা কণ্টেইনাৰ তেনেকুৱা লাগে এইবিলাক পামনে ফল মূল পামনে অঁ অঁ অঁ অঁ অঁ অঁ আৰু কাপোৰ কানিৰ কোৱালিটি কেনেকুৱা অঁ অঁ এনে তুমি আহি পাইছানে অঁ অঁ ঠিক আছে বাৰু দিয়া